হেল্ল' অ হেল্ল' এইখন কুহেলিকা ৰেষ্টুৰেণ্টত লাগিছে নে হয় দাদা অ মই মানে অৰ্ডাৰ এটা দিব বিছাৰিছোঁ হয় মানে আলহী দুজনমান আহিব যে সেইকাৰণে মই মানে অৰ্ডাৰ এটা দিব বিচাৰিছোঁ হয় হয় এই মানে মোৰ গৰম হৈ গৰম হৈ থকা থকাকে দি দি পঠাব লাগে মানে গৰম গৰমকে ঠাণ্ডা হ'লে খাই মানে বেয়া পায় হয় হয় ৰোলচ দুটা তাৰপিছত চাওমিন দুই প্লেট আৰু চিকেন এক প্লেট হয় হয় দাদা অ মানে গৰম হৈ থাকিব থকাকে দিব দেই অ হয় আঠটা বজাত দিলেই হ'ব হয় হয় হয় দাদা

পানী পানীখিনি কিন্তু গৰম গৰম কৰি দিব দেই গৰম হৈ থকাকে দিব ঠাণ্ডা পানী কিন্তু খাব নিবিচাৰে অৰ্ডাৰটো আপুনি লৈ ল'ব গোটেইখিনি অৰ্ডাৰটো লৈ লওঁক তাৰপিছত কিমান হৈছে এমাউণ্টটো কৈ দিব হয় হয় দাদা হ'ব হ'ব হ'ব আপুনি দি পঠিয়াব